কি কৰিছা অঁ এই নেশ্যনেল হিষ্টৰি মিউজিয়ামলে মাতিছে নহয় যাবি নাই অঁ যাম মাতিছে নহয় অঁ এইটো হয় আমি গাড়ী এখন ভাড়া কৰিছোঁ এই মোৰ এনেই সৰু গাড়ী এখন আৰু ভান এখনকে হেৰি কৰিছোঁ ভান বা কি পাওঁ চাই লওঁ দাম চাব লাগিব ন গাড়ীখনৰ অঁ তই চাবি বাৰু আমাৰ লগতে এই সেইকাৰণেই ফোন কৰিছো ন এই আমাৰ লগৰ কোন যাবনো এই মধুস্মিতা যাব ৰূপচিখা যাব লক্ষীপ্ৰিয়া যাব মই যাম তই যাবি তাৰপিছত আৰু যাব কাৰবাক কৈছে নেকি অঁ সিহঁতকো কবি আৰু অঁ অঁ দিন নায়েই বাৰু পৰহিলে হ'লেই নহয় অঁ তেতিয়াহ'লে ডাঙৰ এখনকে তেতিয়া চাব লাগিব এই বাছখন অঁ তেতিয়াহ'লে আৰু যাব লাগিব সাতজনী আমাৰফালে যদি ছজনী মই অ সিহঁতক ক'ব লাগিব অঁ তেতিয়াহ'লে সেইখনকেই ক'ব লাগিব আৰু অঁ অঁ হ'ব দে